এতিয়া সকলোৰে পাকঘৰত মিক্সাৰ গ্ৰাইণ্ডাৰ গেছ চিলিণ্ডাৰ অভেন আদি ব্যৱহাৰ হয় আগত আগতে পাকঘৰত মিক্সাৰ গ্ৰাইণ্ডাৰ গেছ চিলিণ্ডাৰ অভেন এইবিলাক নাছিল আমাৰ সকলোৱে চিলিণ্ডাৰৰ সলনি চৌকাত ভাত বনাইছিল মিক্সাৰৰ সলনি শিলপতাত এইবিলাক পিছিছিল কিন্তু এতিয়া বহুত সহজ হৈছে চিলিণ্ডাৰত সোনকালে এইটো গেছত সোনকালে সকলোবোৰ বস্তু বনোৱা হৈ যায় মিক্সাৰত সোনকালে মছলা এইবিলাক পিছা হৈ যায় সেইটোৱে এতিয়া বহুত সুবিধা হৈছে আৰু